তুমি কেতিয়াবা মাক ৰন্ধা বঢ়াত সহায় কৰি পাইছানে তুমি কি ৰান্ধি ভাল পোৱা আৰু তোমাৰ ৰেচিপিটোৰ বিষয়ে অলপ ক'বা নেকি মই ৰন্ধা বঢ়াত সহায় কৰি পাইছোঁ বিশেষকৈ মই কণী ভাজি ভাল পাওঁ অমলেট বনাই তাতে পিঁয়াজ চিয়াজ দি তাৰপাছত আৰু মছলা দি কণীটো ভাজোঁ তাৰপাছতে কণী অমলেট হয় অমলেটৰ উপৰিও আৰু মাংসটো বনাওঁ মই মাংস বনাই ভাল পাওঁ তাৰপিছত শুকান ভাজি বনাওঁ শুকান ভাজিও বনাই ভাল পাওঁ ভাল লাগে মাংস বনালে তাত আদা নহৰু শুকান জলকীয়া জিৰা এইবিলাক মছলা দিয়া যায় আৰু ইয়াৰ উপৰি কিছুমান ফাষ্ট ফুড ফাষ্ট ফুড যেনে মেগী তাৰপিছত মমো এইবিলাক বনাওঁ